অঁ এই আজি আগতে সেই পঢ়া ল'ৰা ছোৱালীবোৰক এই শিৱাসাগৰৰ কলেজলৈ মাতিছিলে কলেজত বিশেষ মিটিং এখন আছে বোলে সেই মিটিংখনৰ কাৰণে আগতে পুৰণা ল'ৰা ছোৱালীবোৰ পঢ়ি অহা ল'ৰা ছোৱালীবোৰ মাতিছিলে মিটিংখনলৈ যাব লাগে বোলে অঁ হেৰি অঁ সোনকালেই যাব লাগিব নটা চাৰে নটা দহটাত পোৱাকৈ আৰু কলেজলৈ তাৰপৰা এই লগৰ এইবোৰ বাকী ছোৱালীবোৰক কৈ দিব লাগে অঁ পইছাটো তুলিব লাগিব আকৌ গাড়ী এখনকে ল'ব লাগিব পইছা তুলি গাড়ীতে যাব লাগিব আৰু সেই কিবা কিবা কিতাপ দিব নে কি বুলি কৈছিলে কিতাপ দিব বোলে কিতাপ দিব বোলে সেইটো কাৰণে মাতিছে হেৰি এই ওচৰৰ সেই ছোৱালীবোৰহেঁতক কৈ দিব লাগে কৈ দিব লাগে সোনকালে ওলাই আহিবলৈ সোনকালে যাব লাগিব মিটিংখনৰ মিটিঙত কি আলোচনা হয় মিটিঙত বিশেষ নাজানো আৰু সোনকালে ওলাই মেলি সোনকালে আজি হৈ মেলি ওলাব লাগে যাব লাগে কিমানকৈ তুলিব লাগিব ছোৱালী এতিয়া মানুহ কিমানখিনি যোৱা হয় আৰু তাৰ ওপৰতে হেৰি কৰি তুলিলেহে হ'ব পইছাটো এতিয়া যাবলৈ গাড়ী গাড়ীৰে এতিয়া কিমান ল'ব এতিয়া ভাড়াটো শিৱসাগৰলৈকে দেৰি কৰিব নলাগিব আকৌ কলেজৰ কথা ন টাইম টু টাইম হ'ব লাগিব নহয়

ওলাই মেলি যাওঁ মানে দহটাই বাজিব দেখোন দহটামানতে অলপমান দূৰ আছেতো আকৌ টাইমতে পাবগৈ লাগিব আকৌ মিটিঙত কিবা আলোচনা হ'ব মিটিং হ'ব বুলি কৈছে নহয় মিটিঙৰ কাৰণে আকৌ এই হেৰি কৰোঁ কৈ দিবা কি বুলি কয় কৰবীকো কৈ দিব নহ'লে থাকি যাব নহয় কৰদী কুমাৰীহঁক কৰি দিব আৰু দে দেৱীক কৈ দিব এইফালে এইফালে আকৌ নিপাহঁতক কৈ দিব অঁ ভালেমানখিনি আছে নহয় আগত আগত পঢ়ি অহা চবকে কথাটো আজিয়ে জনাই দিব কাইলৈ যাব লাগিব নহয় তেতিয়াই সোনকালে যা যোগাৰ কৰিব যাবলৈ নহ'লে গোটেই আটাইকেইজনীয়ে একেলগে টাইমতে ওলাই যাম আৰু তেতিয়া টাইমতে পামগৈ গাড়ীও কথাটো আলোচনা কৰিব লাগিব আকৌ গধূলকৈ ফোন চোন কৰি ল'লেহে হ'ব ক'ম গাড়ী আগে আলোচনাটো কৰি ল'ব লাগিব আমি আটাইকেইজনী মিলি গধূলিকৈ আলোচনাটো কৰি মেলি যাব লাগিব মিটিঙৰ কাৰণে আৰু কিবা কিতাপ লাগিব বুলি কৈছে কিতাপ দিব নে কিবা এটা বুলি কৈছে নহয় আলচনাটো কৰিব লাগিব কৰি মেলি গৈ কেইটকাকৈ তুলিব লাগিব কিমান হ'ব যাবলৈ সোনকালে আজৰি হৈ পেলাই যাব লাগিব

আগতে সেই আগত চবকে লগ পাম আগৰবোৰ ন ভাল লাগিব ভাল লাগিব

আগত পঢ়ি অহা

আৰু কোনোবাই থাকি গ'ল নেকি চাই ল'ব ভালকৈ আৰু লগৰ আটাইকেইজনী যাব লাগিব নহয় থাকি গ'লে বেয়া হ'ব নাই

ভাল লাগিব লগে ভাগে গ'লে বহুত দিন লগে ভাগে যোৱাও নাই ন কলেজৰফালে

পাতি ল'ব লাগিব আগেই আলোচনাটো কৰি মেলি ফোনৰ নাম্বাৰ আছেই নহয় ফোনতে হেৰি কৰি ল'ব লাগিব গাড়ীখনৰ নাম্বাৰ ওচৰৰ ক'ৰবাৰপৰা লৈ ল'ব লাগিব আছে নহয় চিনাকি মানুহ তেনেকৈ লৈ মেলি আৰু কেইটকা হ'ব কটা যাব লাগিব

মিলামিলিকৈ ন হ'ব হ'ব